অঁ আমাৰ গাঁৱতে গাঁও অঞ্চলত বহুত ল'ৰা ছোৱালী এনেকৈ কবলত পৰিছে মদ খায় চিগাৰেট খায় ধেৰ চিগে মদ চিগাৰেট আপোনাৰ ক'বলৈ বাকী নাই মানে বহুতে বহুতেই বহুত ল'ৰা ছোৱালী এনেকৈ বেয়া বস্তু খায় বহুত মানে বেয়া হৈ গৈছে ল'ৰা ছোৱালীবোৰ এই ল'ৰা ছোৱালীখিনিক মানে কেনেকৈ আমি এতিয়া বহুত কওঁ বহুত মাক দেউতাকহঁতেও বুজায় আমাৰ গাঁও অঞ্চলৰ আমি সকলোৱেও বুজাও কিন্তু তেহেঁতি কি হয় এই বস্তুটো মানে আপোনাৰ চিখৰটোৱেই হওক প্ৰথমতে কৈছোঁ শিখৰটোৱেই হওক এই বস্তুটো এবাৰ খালেনে কি তেহেঁতি সেই বস্তুটো খাই দিয়াৰ পাছত মানে তেহেঁতি এৰিব নোৱাৰে এৰিব নোৱাৰে এতিয়া ময়ে কথাটো কৈছোঁ বা ঘৰৰ ছোৱালী এজনী তামোল এই তামোল অকণেই যদি খালে সেই তামোলকণ তাই মানে কিবা এটা সোৱাদ পালে সেই সোৱাদ পোৱাৰ বস্তুটো মানে পালে কি তাই এতিয়া খাবলৈ মনেই কৰি থাকিব তেনেকুৱা হৈছে কথাটো মানে এতিয়া ল'ৰা এটাই যদি প্ৰথমতে লগৰটোৱে ক'লে এই খা অকণমান খালেনো কি হ'ব একো নাই এইবোৰ খায়েই থাকে আজিকালি তেনেকুৱা মানে এতিয়া সিও লগৰটোৱে কৈ দিলে পতককৈ সিও খাই দিলে এতিয়া সিও কিবা এটা টেষ্ট পালে সেই চিখৰ বোলা বস্তুটো এতিয়া এই এনেকুৱা এটা মানে এৰিব নোৱাৰা হ'ল মানে সিও এতিয়া খাই খাই এই খাই খাই সি সেই বস্তুটো এৰিব নোৱাৰা হ'ল এতিয়া বহুত ল'ৰা ছোৱালী লগৰ ল'ৰা ছোৱালীয়েও বেয়া কৰে বাৰু আহ আজি পাৰ্টি কৰিম আমুক কৰিম ভুচুক কৰিম এতিয়া লগৰটোৱে কিবা মদ অকণ খুৱাই দিছে সিও লগতে খাই দিছে সিও বেয়া হৈ গৈছে মানে তেনেকুৱা এতিয়া তেহেঁতবোৰক মানে কেনেকৈ এৰোৱাব লাগে বস্তুটো তেহেঁতক সেই প্ৰথম কথা ক'বলৈ গ'লে লগটো এৰোৱাব লাগিব যদি বেয়া সংগ পৰিছে সেই সংগটোৰ পৰা তেহেঁতক তোতেলি সেই বেয়া ল'ৰাটো বা ছোৱালীজনীৰ লগ এৰাই দিব লাগিব মোৰ মতে মানে মোৰ ধাৰণা হয় সেই লগৰ ল'ৰাটোৰ পৰাহে ক'বলৈ গ'লে বহুত ল'ৰা ছোৱালী লগৰ ল'ৰা লগৰ ছোৱালীৰ পৰাই বেয়া হৈ যায় মাক দেউতাকৰ কথা নুশুনে আমুকে খাব পাৰিছে যেতিয়া মই খাব কেলৈ নোৱাৰিম মানে এইটো বস্তু সি তাৰতো একো হোৱা নাই এই এই তাৰ আজিলৈকে সি খায়েই থাকে মদ খাই চিগেৰেট খাই কি হৈছে তাৰ একো নাই হোৱা ময়ো খাম খাবলে কৈছে ময়ো খামো পইচা লাগে খাম মানে খাম যি খাম খামেই আৰু কিছুমান মানে এনেকুৱা হয় এতিয়া তেহেঁতক কেনেকৈ এইবোৰ মানে কেনেকৈ তেহেঁতক মানে নুখু খোৱা মানে বন্ধ কৰা হয় এতিয়া ড্ৰাগছ ড্ৰাগছটোতো বহুত অত্যন্ত বেয়া বস্তু হয় এইটো তেহেঁতক তেহেঁতি এই বস্তুটো মানে কি হয় ড্ৰাগছ বোলা বস্তুটো অকণমান যদি খুৱাই দিয়ে সেই বস্তুটো আপুনি কেতিয়াও জিন্দেগীয়ে এৰিব নোৱাৰে মানে তেহেঁতৰ যদি সেই যোনটো টাইমত খায় নহয় ড্ৰাগছটো সেই টাইমটোত মানে তেহেঁতৰ শৰীৰটোৱে কিবা এটা মানে তেহেঁতৰ ছটফটনি লাগিব গাটো যিটো সময়ত খায় সেই সেই টাইমটোত যদি তেহেঁতি সেই ড্ৰাগছটো আকৌ যদি ল'বলৈ নাপায় তেহেঁতৰ সেই টাইমকনত তেহেঁতৰ বহুত গাটো মানে এনেকুৱাই বেয়া কৰিব তেহেঁতি বাধ্য হ'ব খাবলৈ এদিন খাই দিয়া মাত্ৰ তো দোনাই খাবই লাগিব এতিয়া তেহেঁতক কেনেকৈ সেই ড্ৰাগছৰ পৰা মুক্ত কৰিব পাৰি তেহেঁতক এতিয়া আপোনাৰ বহুতো পদ্ধতি ওলাইছে ৰিহেব চেণ্টাৰ বুলি কয় তাত ৰাখিব তাৰ তাত তেনেকৈ মানে তেহেঁতক ড্ৰাগছৰ পৰা মুক্ত কৰিব লাগিব যদি তাত ৰাখিব লাগিব তেহেঁতক তেহেঁতক এনেকৈ ৰখা হয় যাতে তেহেঁতি ঘৰ ঘৰৰ ঘৰৰ ল'ৰা ছোৱালীকো এতিয়া তেহেঁতক বন্ধ কৰি ঘৰৰ মানুহৰ লগতো কথা পাতিবলৈ বন্ধ কৰি দিয়া হয় ঘৰৰ মানুহৰ লগত কথা পাতিবলৈ বন্ধ কৰি দিয়া হয় তাৰপিছতে লগৰ কাকোৱে ফোন বা হেৰি নিদিয়ে লগ সং নিদিয়ে তেহেঁতক খাবলৈ দিয়া হয় খাবলৈ দিয়া হয় তাৰপিছতে খাবলৈ দিয়া হয় ঘৰৰ পৰা কোনোবা গ'লেও তেহেঁতক লগ কৰিবলৈ নিদিয়ে তেহেঁতক মানে এনেকুৱা এটা শাসনত ৰখা হয় যাতে তেহেঁতে সেই বস্তুটোৰ পৰা ওলাই আহিব পাৰে মেণ্টেলি তেহেঁতক কিবাকিবি ব্যায়াম শিকায় কিবাকিবি মই বাৰু এনেকুৱা দেখাও নাই বাৰু তথাপিও মোৰ অভিজ্ঞতাৰ পৰা কৈছোঁ মানে শুনো ন কিছুমান কথা তেনেকৈ কেনেকৈ ড্ৰাগছ খোৱা ল'ৰা এটাক কেনেকৈ ৰাখিছে আমুকত কেনেকৈ ৰাখিছে মানে তেহেঁতক কেনেকৈ এতিয়া কিছুমান মোবাইলতো দেখোঁ ইউটিউবতো দেখোঁ এনেকৈ ৰখা হয় এই ৰিহেব চেণ্টাৰত বা এনেকৈ তেহেঁতক কাকো লগ কৰিবলৈ নিদিয়ে মোৰ সেইখিনি অভিজ্ঞতাৰ পৰাহে মই কৈছোঁ যাত তেহেঁতক মানে কাকো লগ কৰিবলৈ নিদিয়ে তাৰপৰা তেহেঁতক কিবাকিবি খাবলৈ মানে চব সময়তে ভাল বস্তুও তেহেঁতক খাবলৈ নিদিয়ে তাৰপিছতে ব্যায়াম কৰা সময় টাইম মতহে দিয়ে খাবলৈ তেনেকৈয়ে তেহেঁতক মানে সেই ড্ৰাগছ বোলা বস্তুৰ বা তেহেঁতক তেনেকৈহে মানে আঁতৰাব পাৰি বহুত ল'ৰা ছোৱালী ভাল হৈয়ো আহিছে তেনেকৈ তাৰপিছতে বাকী থাকিল আপোনাৰ মদ ভাং চিগাৰেট সেইবোৰনো কি এইবোৰতো বহুত ল'ৰা ছোৱালীয়ে খায় এই বহুত ল'ৰা ছোৱালীয়ে খায় আপোনাৰ আজিকালি এইটো কেনেকৈ এৰোৱাব এৰোৱাবতো মানে বহুত কম ল'ৰা ছোৱালী কমসংখ্যক ল'ৰা ছোৱালীয়েহে খোৱাৰ পিছত এৰে বোলে আজি ল'ৰা এটাই হওক ল'ৰা এটাই মদ খাবলৈ মদ খায় চিগাৰেট খায় বিৰি খায় তেহেঁতক এতিয়া মানে সেই শৰীৰটো তেহেঁতক ক'ব লাগিব যে এইটোৰ পৰা তহঁতক বহুত বেমাৰ হ'ব পাৰে দেখিছই মদ খালে কি বেমাৰ হয় তথাপিও বহুত ল'ৰা ছোৱালীয়ে শুনে গম পায় যে এই বস্তুটো খালে অঁ এই তেখেতৰতো এই বস্তুটো খায়েই এই বেমাৰটো হৈছে কিছুমানে গম পায় তেনেকৈ কিছুমানে এৰে কিছু কিছুমানে তাত শুনিলেও সেই কথাটো শুনিলেও কিছুমানে নেৰে নাই মই খামেই এই এনে এইবোৰ হৈছে হয়েই আৰু এইটো খোৱাক লৈ নহয় এইটো হ'বই সেইকাৰণে যি আছে হ'বই তেনেকৈ বুলি ভাবে কিন্তু কিছুমান ল'ৰাক বুজালে কৰিলে মানে কি হয় বুজি পায় তেহেঁতি তাৰপিছতে বোলে আজি ল'ৰা এটাৰ বোলে এখন বিয়া ঠিক হৈছে তেতিয়া ল'ৰাটো আপোনাৰ বোলে বেয়া সি মদ খাই চিগাৰেট খাই বহুত বেয়া বেয়া বস্তু খায় কিন্তু মানে তেখেতক তেখেতক এতিয়া কেনেকৈ হেৰি কয় তই এৰ মদ এৰ বা ভাং এৰ তোক এনেকৈ নিদিয়ে কোনেও তেনেকুৱাই আৰু কিবাকিবি ক'ব পাৰি ইয়াকে কৈ মই ইমানখিনিয়ে জানো আৰু এয়াই কৈ মোৰ এনেকৈ সামৰিছোঁ আৰু তাতকৈ আৰু মোৰ বেছি ক'ব লগা নায়ো আৰু এনেই নাজানো বাৰু তথাপিও অভিজ্ঞতাই যিখিনি শুনিছোঁ যিখিনি পাৰিছোঁ সেইখিনিকে কৈছোঁ সেয়াই কৈ মই সামৰিছোঁ